মই জন্তুসমূহ বিভিন্ন স্থানৰ পৰা ক্ৰয় কৰোঁ যেনে হাঁহ কুকুৰা ক্ৰয় কৰাত আমি হাঁহ কুকুৰা ফাৰ্মৰ পৰা ক্ৰয় কৰোঁ আৰু গৰুৰ ছাগলীৰ ক্ষেত্ৰত আমি বহুতো মানুহৰ ঘৰৰ পৰা ক্ৰয় কৰোঁ যাৰ ঘৰত গৰু ছাগলী অত্যন্ত বেছি থাকে আৰু তেওঁলোকৰ পৰা আমি ক্ৰয় কৰোঁ লগতে আমি ফাৰ্মৰ পৰাও তেনেধৰণে জীৱ জন্তু জন্তুসমূহ ক্ৰয় কৰোঁ বৰ্তমান আমাৰ লগত গৰু ছাগলী হাঁহ কুকুৰা গাহৰি ইত্যাদি জন্তু আছে এই সকলোবোৰৰ মূল্য আমি বৰ্তমান এটা ছাগলীৰ পৰাই আমি দুহেজাৰকৈ আৰু গৰুৰ পোৱালি চাৰি হাজাৰ লগতে হাঁহ কুকুৰা আমি পঞ্চাছটাত দুহেজাৰকৈ ক্ৰয় কৰিছোঁ আৰু গাহৰি পোৱালিও আমি পাঁচ হাজাৰকৈ ক্ৰয় কৰিছোঁ বৰ্তমানলৈকে এই সকলোবোৰৰ পৰা মোৰ দুই লাখ টকাৰ উপাৰ্জন হৈছে যিহেতু আমি সকলোবোৰ ক্ৰয় কৰাৰ জন্তু বিক্ৰী কৰিবলৈ সক্ষম হোৱা নাই লগতে আমি এই পাঁচ হাজাৰ টকাত কিনা গাহৰি পোৱালিটো পঁচিছৰ পৰা ত্ৰিছ হাজাৰ ভিতৰত বিক্ৰী কৰিবলৈ সক্ষম হৈছোঁ লগতে আমি ছাগলীৰ ক্ষেত্ৰত যদিহে ছাগলী আমি কাটি মাংস হিচাপে বিকোঁ তেতিয়া আমাৰ পাৰ কেজি প্ৰতি কেজি ছাগলীতে আঠশ টকাকৈ হয় আৰু তেতিয়া আমাৰ কাটি মাংস হিচাপে বিকিলে আমাৰ লাভটো বেছি হয় লগতে হাঁহ কুকুৰাৰ ক্ষেত্ৰতো আমি একেধৰণে উপাৰ্জন হয় হাঁহ কুকুৰাৰ ক্ষেত্ৰত আমি হাঁহৰ পাঁচশকৈ আৰু কুকুৰাৰ কেজি চাৰে চাৰিশ বা পাঁচশকৈ বিক্ৰী কৰোঁ আৰু গৰুৰ ক্ষেত্ৰত আমি গাই গৰুসমূহ বিছৰ পৰা পঁচিছ বা কিছুমান গাই গৰু পোন্ধৰৰ পৰা বিছৰ ভিতৰত বিক্ৰী কৰোঁ লগতে আমি বলধ গৰু যিসকল আমি হাল বাবলৈ বলধ গৰু বিক্ৰী কৰোঁ সেইসমূহ সেইসমূহৰ দাম আমি সেইসমূহৰ পৰা আমাৰ যথেষ্ট উপাৰ্জন হয় আমি এটা বলধ গৰু পঞ্চাছ হাজাৰৰ পৰা ষাঠি হাজাৰ ভিতৰত বা এহাল গৰু বলধ গৰু আমি এই সত্তৰৰ পৰা আশী হাজাৰৰ ভিতৰত বিক্ৰী কৰিবলৈ সক্ষম হওঁ লগতে আমি ছাগলীও তেনেদৰে বিক্ৰী কৰাৰ ক্ষেত্ৰত মাংস হিচাপে নাকাটি যদি আমি ছাগলীও তেনেধৰণে পুহিবলৈ কাৰোবাক বিক্ৰী কৰিব পাৰোঁ তেতিয়াও আমাৰ যথেষ্ট উপাৰ্জন হয় লগতে আমি এই সকলোবোৰৰ পৰা যথেষ্ট উপাৰ্জন কৰিব পাৰিছোঁ আৰু আমি এতিয়ালৈকে এই সকলোবোৰৰ পৰা দুই লাখৰ ওচৰা উচৰি উপাৰ্জন কৰিছোঁ